হয় হয় ঘৰতে তোমাৰ এইয়া এনেই আছো আৰু বেকাৰহে তোমাৰ ভাল নহয় সেইটো হয় সেইটো হয় কিবা কাম বিচাৰিছা নি কাম পোৱা নাই নহয় এই টাউনলৈ ওলাই আহিব লাগিছিলে কোনদিনা ওলাৱা এই ডিলাৰে চিলাৰে কোনোবা দুটাই একেলগ হওঁ আকৌ টাউনলৈ আহোঁ টাউনতে কাম এটা চাওঁ এই বিশালত আকৌ বিশালতে অঁ অঁ নাই তেখেতে হেৰি কৰিবলৈ কৈছিলে বায়'ডাটা এটা দিবলৈ কৈছিলে কোনোবা আছে যদি কৈছিলে অঁ অঁ কোনদিনা আহিবা অঁ অঁ তুম তুমি আজৰি হৈ ফোন এটা কৰিবা অঁ অঁ ঠিক আছে তুমি ফোন কৰিবা বায়'ডাটা নাই বনোৱা একেলগে বনাম আৰু অঁ ঠিক আছে অঁ গম পালোঁ গম পালোঁ গম পালোঁ গম পালোঁ অঁ একেলগে একেলগে চাব্মিট কৰিম ঠিক আছে অঁ অঁ তাকে তাকে অঁ হ'ব হ'ব বাকী এনেই ঘৰতে আৰু নহয় অঁ এইবোৰ মানে নাই নাই কাম নাই ঘৰুৱা ঘ ঘৰুৱা কাম বনতে থাকিব লাগে যে অন্য় হেৰি কৰিবপৰা নাই অহ অহ হ'ব দে হ'ব